হেল্ল' বাইদেউ হয় বাইদেউ হয় কওক অঁ বাইদেউ আপোনাৰ কাপোৰ মানে আপোনাৰ ধৰি লওক কি কয় মহিলাৰ পৰা পুৰুষৰ পৰা আপোনাৰ সৰু বাচ্ছাৰ পৰা সকলোখিনি কাপোৰেই উপলব্ধ আছে আপোনাক কেনেকুৱা ধৰণৰ কালেকশ্যন লাগিব বাৰু হয় বাইদেউ হয় বাইদেউ হয় বাইদেউ এইকেইদিন আমাৰ দোকানত আপোনাৰ হয় হয় হয় হয় অঁ অঁ বাইদেউ সেইবিলাক সকলোখিনি আমাৰ দোকানত উপলব্ধ হৈ আছে কিয়নো আপোনাৰ আগন্তুক আমাৰ কি কয় মাঘৰ বিহু আহি আছে যে অঁ আমি তেনেকে সেইটো কাৰণে আপোনাক কি কয় বিহু কালেকশ্যন তাৰ পৰা নতুন বছৰ কালেকশ্যন খ্ৰীষ্টমাছৰ কালেকশ্যন এনে কৰি পেলাই প্ৰায়বিলাক আপোনাক কি কয় ধৰি লওক কাপোৰ কানিয়ে আমাৰ কি কয় দোকানত উপলব্ধ কৰি ৰাখিছোঁ

পাব বাইদেউ পাব আপোনাৰ কি কয় চুৱেটাৰ আৰু লং পেণ্ট আপোনাৰ কি কয় কাৰ কাৰণে লাগে বুলি ক'লে

কিন্তু আপোনাৰ যিটো ঊলেনটো ঊলেনটো কিন্তু আপুনি বাইদেউ অকণমান দাম ভৰিব লাগিব যিটো আপোনাৰ যিটো নৰ্মেলটো সেইটোহে আপোনাৰ দুশ টকা পায় ষ্টাৰ্টিং

বাকী আপোনাৰ জেকেটবিলাক আপোনাৰ ধৰি লওক চাৰে চাৰিশটো পাঁচশ সেইটো পাঁচশ টকাৰ ওপৰতটো হ'ব আপোনাৰ ধৰি লওক যিটো আপোনাৰ পচন্দ হয় কোৱালিটি চাই আৰু সেই বাইদেউ আপোনাক

আপুনি এতিয়া ধৰি লওক কি কয় আপুনি আহিব আমাৰ দোকানলে আপুনি তেতিয়া কি কয় তেতিয়া নিৰ্ধাৰিত কৰি দিম আপোনাক কিবা এটা চাই দিম বাৰু ঘৰৰ ওচৰৰ চুুবুৰীয়া হিচাবে

নিজ হয় হয় হয় বাইদেউ হয় হয় নিশ্চয় বাইদেউ এইটো এইটো আপোনাৰ নাম্বাৰ ন এইটো আপোনাৰ নাম্বাৰ অঁ অঁ বাৰু ঠিক আছে বাৰু এইটো আপোনাৰ নাম্বাৰটো কি বুলি ছেভ কৰিম বাৰু আপোনাৰ নাম্বাৰটো কি কি বুলি ছেভ কৰিম বাৰু

অঁ অঁ ঠিক আছে বাৰু ঠিক আছে বাৰু আৰু কিবা কিবি বজাৰ কৰিববলৈও আহিলোঁ আৰু কোনোবা কোনোবে আহিলোঁ লগত লৈ আহিব বাইদেউ কিয়নো নতুন বছৰো পাইছেহি বিহু বজাৰো পাইছেহি অঁ অঁঁ অঁ ধন্যবাদ বাইদেউ অঁ অঁ